মোৰ বন্ধুবৰ্গৰ মাজৰ যদি কোনোবাই প্ৰশিক্ষণ ল'ম বুলি ভাবে তেতিয়া আমাৰ ইয়াতে এটিম ফিল্ডৰ লগত এটা ইনড'ৰ ষ্টেডিয়াম আছে তাত বিভিন্ন ধৰণৰ খেলৰ প্ৰশিক্ষণ দিয়া হয় তাত যোগাযোগ কৰিব পাৰে বিশেষকৈ তাত বেডমিণ্টন টেনিছ ক্ৰিকেট আদিৰ খেলৰ প্ৰশিক্ষণ ভালকৈ দিয়া হয় গতিকে তাত যোগাযোগ কৰিব পাৰে আৰু এনে এটা ঠাই আছে এন এল কলেজতো এখন ভাল খেলপথাৰৰ লগতে এজন ভাল প্ৰফেচৰ আছে বুলি মই জানো তাত যোগাযোগ কৰিব পাৰে তাৰোপৰি চৰকাৰৰ ফালৰ পৰাও বিভিন্ন ধৰণৰ সুবিধা দিয়ে গতিকে চৰকাৰৰ কৰ্তৃপক্ষৰ লগতো যোগাযোগ কৰিব পাৰে